মই বেছি দিনৰ কাৰণে ঘৰৰ বাহিৰলৈ গ'লে মই মোৰ ফুলনি বাগিচাখন তাৰ আগতে বহুত ভালকৈ চফা কৰি ৰাখোঁ আৰু মোৰ ফুলনি বাগিচা বা গছ গছনিবোৰ ধুনীয়াকৈ ৰাখিবলৈ হ'লে মানে মই তাত কীট পতংগই যাতে নাখায় চূণপানী ছটিয়াও আৰু গছ গছনিবোৰ বেছি ওখ হৈ গ'লে মই সকলোতে কলম কৰি দিওঁ আৰু আৰু এই গছ গছনিবোৰ ধুনীয়াকৈ ৰাখিবলৈ সদায় ব্যৱহাৰ পানী ব্যৱহাৰ কৰোঁ যদিও বেলেগ পোকে ধৰে বাহিৰৰ নাৰ্চাৰীৰ পৰা হ'লেও মেডিচিন আনি পেলাই তাত দিওঁ তাৰ পাছত মই বাহিৰলৈ যদি যাওঁ মোৰ বোৱাৰীক কৈ থৈ যাওঁ যে চোৱা চিতা কৰিবি গছ গছনি ফুল ভালকৈ চোৱা চিতা কৰিবি যাতে মই তাত আহি পেলাই বেয়া নেদেখো আৰু মোৰ ফটো মই যাতে তাত কেতিয়াবা ফুলনি বাগিচাত বহি ধুনীয়াকৈ চাহ একাপ খাব পাৰোঁ আৰু মই মোৰ ফটো যদি ফুল বাগিচাখনত ফটো একপি তুলিলেও যদি ভাল উঠে সেইকাৰণে মই বাগিচাখন ভালকৈ থকাতো বিচাৰোঁ